নতুন ৰেচিপিসমূহ বনাবলৈ মই বিভিন্ন ধৰণৰ কুকিং শ্ব' চাওঁ যেনে টিভিতো বিভিন্ন ধৰণৰ শ্ব' চাওঁ তাৰ উপৰি বিভিন্ন ধৰণৰ ইউটিউব চেনেল ম'বাইলতো বিভিন্ন ধৰণৰ ভিডিঅ' চাওঁ ইয়াৰ বহুতো শ্ব'ৰ ভিতৰত মই বিশেষকৈ মাষ্টাৰ চ্যেফ নয়নজ্যোতি শইকীয়া নয়নজ্যোতি শইকীয়াৰ বিভিন্ন ধৰণৰ কুকিং শ্ব'বোৰ চাই চাই তাৰ পৰা বিভিন্ন ধৰণৰ নতুন নতুন ৰেচিপি বনাবলৈ শিকিছিলোঁ বিশেষকৈ কোমল কোমল ৰাইছ আৰু মেগি ৰাইছ বোকা চাউল কোমল চাউল এনেধৰণৰ বিভিন্ন ধৰণৰ বেম্ব' ছুপ বিভিন্ন ধৰণৰ নতুন নতুন ৰেচিপি বনাবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ উপৰিও ৰিধি বৰুৱাৰ বিভিন্ন ধৰণৰ ইউটিউব ইউটিউব ভিডিঅ' চাইছিলোঁ এইবোৰৰ পৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনাবলৈ চেষ্টা কৰিছিলোঁ বিশেষকৈ তিল পিঠা বা বিভিন্ন ধৰণৰ মাংস গাহৰি মাংস বনাবলৈ শিকিছিলোঁ হাঁহৰ হাঁহৰ মাংস বনাবলৈ শিকিছিলোঁ কোমল ভাপত দিয়া ভাপত দিয়া চাউল আৰু কোমল চাউল এনেদৰে বিভিন্ন ধৰণৰ নতুন নতুন শ্ব' কুকিং শ্ব' চাই মই বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনাবলৈ বনাব পাৰিছিলোঁ আৰু এই শ্ব'বোৰৰ পৰা বহুতো উৎফুল্লিত হৈছিলোঁ আৰু শ্ব'বোৰ চাই বিভিন্ন ধৰণৰ নতুন নতুন অভিজ্ঞতাও হৈছিল আৰু সেই অভিজ্ঞতা অভিজ্ঞতাবোৰৰ পৰা মই বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বনাবলৈ বনাব কৰিছিলোঁ আৰু এই খাদ্য সামগ্ৰীসমূহ মোৰ লগতে মোৰ দহজন বিশেষ অতিথিক বা বিভিন্ন লোকক খুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু এনেদৰে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশংসাও কৰিছিল মোৰ খাদ্যবোৰ মই বনোৱা খাদ্য খাই আৰু মই তেতিয়া বহুতো আনন্দিত হৈছিলোঁ আৰু তেওঁলোককো তেওঁলোকৰ শ্ব'বোৰ চাইও শ্ব'বোৰ চাই বহুতো নতুন নতুন খাদ্য সামগ্ৰী বনাবলৈ চেষ্টা কৰিছিলোঁ